পানী ফিল্টাৰ আৰু বিশুদ্ধ কৰিবলৈ আমি গাঁৱৰ পদ্ধতিত ব্যৱহাৰ কৰোঁ যেনেকৈ বাল্টিত শিলগুটি বালি এইবোৰ থৈ আমি পানী ফিল্টাৰ কৰোঁ আগত আগতো মানুহে এইটোৱেই ব্যৱহাৰ কৰিছিলে এতিয়া টেকন'লজি যিহেতু আগবাঢ়িছে সেইটোৰ কাৰণে মানুহে টেকন' ফিল্টাৰ ইউজ কৰে একুৱাগাৰ্ডৰ হওঁক বাট যোনটো আপোনাৰ গাঁৱৰ পদ্ধতিত যোনটো থাকে ফিল্টাৰ যোনটো আমি ব্যৱহাৰ কৰি আছোঁ সেইটোত আপোনাৰ মোৰ হিচাপে বিশুদ্ধ পানী পোৱা যায় আৰু আগতো মানুহে কলহত পানী থৈছিলে ঠাণ্ডা কৰিবলৈ এতিয়া আপোনাৰ কি কৰে মানুহৰ ঘৰে ঘৰে ফ্ৰিজ থাকে তাত ঠাণ্ডা কৰে মানুহে পানী কিন্তু আগত আগতে আগতেমানুহে কলহত পানী থৈ ঠাণ্ডা কৰিছিলে সেই ফিল্টাৰৰ পানীটোৱেই কলহত থ'লে ঠাণ্ডা বেছি হয় আৰু এতিয়াও বহুতৰ ঘৰতে আপোনাৰ সেই যোনটো বিশুদ্ধ পানীৰ মই যোনটো কৈছোঁ আপোনাৰ বালি

তো সেইটো কাৰণে মোৰ হিচাপে ঘৰুৱা পদ্ধতিত যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰে সেই পুৰণা দিনত যোনটো পানী ফিল্টাৰ ইউজ কৰিছিলোঁ সেইটোৱে ইউজ কৰাটো বেছি ভাল নতুনবোৰত আপোন নতুনবোৰত বেয়া বুলিও মই কোৱা নাই টেকন'লজি যিহেতু আগবাঢ়িছে আমি টেকন'লজিৰ লগত আমিও আগবাঢ়িব লাগিব তো সেইটো হিচাপে সেইটোও ভাল কিন্তু যদি আপুনি আগৰ দিনৰ বস্তুখিনি এতিয়াও নিজৰ তাত থ'ব বিচাৰিছে তেনেহ'লে সেই পানী ফিল্টাৰটো আপুনি বেছি ব্যৱহাৰ কৰিলে ভাল হ'ব মোৰ হিচাপে সেই পানী ফিল্টাৰটো আপোনাৰ বেছি একো খৰচ পাতিও একো নাই আপোনাৰ ঘৰতে আপুনি শিলগুটি বালি সেইবোৰ সব পাইছে সেইটোদিয়ে আপুনি পানী ফিল্টাৰ কৰি ল'ব পাৰিব তো যিহেতু আপোনাৰ টেকন'লজি হিচাপে যদি আপুনি যাব বিচাৰে ডেন সেইটো কাৰণে আপোনাৰ পইচা লাগিব আপুনি গৈ কিনে কিনিব লাগিব আপোনাৰ ধন সম্পত্তিও খৰচা হ'ব কিন্তু যদি আপুনি গাঁৱলীয়া পদ্ধতি হিচাপে যাব বিচাৰে তে তাত আপোনাৰ এক পইচাও খৰচা হোৱা নাই শিলগুটি বালি ঘৰতে যোনটো আমি ব্যৱহাৰ কৰোঁ সেনেকুৱাকৈ আমি ফিল্টাৰ আমি কৰিব পাৰিম আৰু আৰু যদি আপোনাৰ বেছি বিশুদ্ধ পানী লাগে বুলি আপুনি বিচাৰে বহুতে আগতে কি কছে কৰিছিলে বৰষুণৰ পানীও সংগ্ৰহ কৰিছিলে বৰষুণৰ পানী সংগ্ৰহ কৰি এইটো সেইটো আপোনাৰ ফিল্টাৰ কৰে সেই শিলগুটি বালি সেইবোৰ দি কিনি কৰিছিলে আৰু ঠাণ্ডা কৰিবলৈ মই যেনেকুৱা ক'লোঁ কলহো বিচা ব্যৱহাৰ কৰিছিলে ফ্ৰিজৰ ফ্ৰিজ এৰি কিনে এতিয়া টেকন'লজি বাঢ়িছে ফ্ৰিজ নতুনকৈ টেকন'লজি হিচাপে একুৱাগাৰ্ডৰ ফিল্টাৰ এইবোৰ ইউজ কৰিছে মানুহে ৱাটাৰ পিউৰিফায়াৰ যোনটো কয় সেইটো ইউজ কৰিছে কিন্তু যোনটো আগৰ দিনৰ মানুহে ইউজ কৰিছিলে কলহত পানী থৈ কিনে ঠাণ্ডা কৰা বা ঘৰতে ফিল্টাৰ বনোৱা শিলগুটি বালি ইটা এইবোৰ দি কিনে যোনবোৰ ফিল্টাৰ ইউজ কৰিছিলে সেইবোৰো বহুত ভাল আছিলে আৰু এতিয়াও মোৰ হিচাপে সেইবোৰ যদি আমি ইউজ কৰোঁ আমাৰ টাইমৰ সময়ৰ লগত পইচাৰ লগত সব আপোনাৰ বাচিব আৰু আপোনাৰ যোনটো ভাল ফিল্টাৰ হিচাপে আপুনি বিশুদ্ধ পানী লাগে বুলি ভাবে সেইটোও পাব